মই আছোঁ মই এতিয়া এফালে অলপ ওলাই যাব লাগে তই অলপ সোনকালে আহিব পাৰিবি নেকি ঘৰলৈ কাম অলপ আছিলে মানে মোৰ এতিয়া টাইম নহ'ব ঘৰ ঝাডু দিবলৈ আছিলে আৰু অলপ বাচন ধুবলৈ আছিলে তই যদি সোনকালে আহ তই সেইখিনি কৰি দিবি কিমান সময় পিছত অ' অ' আৰু কাপোৰ অলপো আছিলে মেচিনত ভৰাই থোৱা আছে ধুই দিলে হ'ল

অ' হ'ব বাৰু মেলি দিম মই মোৰ বেছি টাইম নালাগে মই এইফালে যাবলগীয়া আছিলে বজাৰলৈ অলপ কাম আছিলে বজাৰ আৰু হস্পিতালতো যাব লাগিব অলপ এঘণ্টা দেৰ ঘণ্টামানৰ ভিতৰত হৈ যাব আৰু মোৰ এতিয়া কি কৰি আছিলি হস্পিতালত মই চেকাপ এটা কৰাব লাগে

অ' পাৰিলে সোনকালে আহি যাবি আৰু বাকী কাম এই যি যি আছে এইকেইটা কৰিবি আৰু আৰু এই অলপ কিবা কিবি বস্তু আনিব লগীয়া আছিলে সেইকেইটা আহি লৈ পেলাই আনি দিম ঘৰৰ বস্তু অ' মাংস মই লৈ আহিম বাৰু অ' ভাত খালোঁ অ' তই খালি

অ' সোনকালে আহিবি অ' ঠিক আছে